হয় মই কুকিং ক্লাছ কৰিছোঁ আৰু মই কুকিং ক্লাছ কৰিছোঁ কে বি কেত মানে কৃষি বিজ্ঞান কেন্দ্ৰত মই কৰিছোঁ আপোনাৰ বেকাৰী প্ৰডাক্টৰ ওপৰত আৰু পিকলৰ ওপৰত আৰু জাম জেলিৰ ওপৰত বেকাৰী প্ৰডাক্টত মই শিকিছোঁ বিস্কুট কেনেকৈ বনাব লাগে বা কেক কেনেকৈ বনাব লাগে আৰু কেকৰ কেনেকৈ আইচিং কৰিব লাগে এটা বেকাৰী প্ৰডাক্ট বনাবলৈ আমাক কি কি বস্তু লাগে বা কি কি বস্তুৰ ইউচ কৰিলে সেই বেকাৰী প্ৰডাক্টো আমাক খাবলৈ বেছি ভাল হ'ব সেইখিনি মই শিকিছোঁ আৰু কেকৰ আইচিঙত মই শিকিছোঁ কিমানতো কিমান টাইমত কেকটো কেকটো বনাই সেই কেকটো কিমান টেম্প্ৰেচাৰত কুল কৰি বা ঠাণ্ডা কৰি মই কেনেকৈ আইচিং কৰিব লাগিব মই সেইখিনি শিকিছোঁ আৰু পিকলৰ ক্ষেত্ৰত শিকিছোঁ এটা আচাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি কেনেকৈ সেই আচাৰটো বেছিদিন আমি লং লাষ্টিং কৰিব পাৰোঁ কি প্ৰীজাৰ্ভেশ্বন ইউচ কৰিলে বা কোনটো মেথদ আমি ইউচ কৰিলে সেই প্ৰডাক্টটো আমাৰ বহুদিনলৈকে ভাল হৈ থাকিব আমি তাত শিকিছোঁ বাইনিং প্ৰচেচটো শিকিছোঁ বাইনিং প্ৰচেচটো মানে আমি নিমখ পানীত কেনেকৈ ডুবিয়াই ৰাখি দুদিন তিনিদিন ডুবিয়াই ৰাখি সেই আচাৰতো বনালে আমাৰ কিমানদিন ভালে থাকিব আৰু আচাৰ ভালে ৰাখিব কাৰণে আমি ভিনেগাৰ কেনেকৈ কিমান জোখত বা কিমানটো পৰিমাণত ইউচ কৰিব লাগে সেইখিনি শিকিছোঁ আৰু পিকল পিকলৰ আৰু বহুতো আছে পিকল যেনে জলফাই জলফাই আচাৰ কেনেকৈ বনাব লাগে আমৰ আচাৰ কেনেকৈ বনাব লাগে জলকীয়া আচাৰ কেনেকৈ বনাব লাগে সেই সকলোখিনি মই শিকিছোঁ আৰু লগতে মই শিকিছোঁ জাম জেলি জাম জেলি কেনেকৈ বনাব লাগে কিহৰ মানে আপোনাৰ আমৰ জাম কেনেকৈ বনাব পাৰে আনাৰসৰ জাম কেনেকৈ বনাব পাৰি টেঙামৰাৰ জাম কেনেকৈ বনাব পাৰি আৰু জাম আৰু জেলিৰ মাজত দুটা ডীফাৰেন্স আছে জামৰ থিকনেচটো বেছি হয় আৰু জেলিৰ থিকনেচটো কম হয় আৰু জাম জেলিত আমি কি প্ৰীজাৰ্ভেশ্বন ইউচ কৰিলে আমাৰ কিমানদিন ভালে থাকিব বা কিমান পৰিমাণনত আমি ইউচ কৰিব লাগে সেইখিনিও মই শিকিছোঁ আৰু কিমানদিন আমি কোনটো বস্তু কিমান ইউচ কৰিলে আমাৰ সেই বস্তুটো আমাৰ কাৰণে বডীৰ কাৰণে বেনীফিটচ সেইখিনিও মই শিকিছোঁ